হয় কওকচোন এই কেনেধৰণৰ কথা নিশ্চয় পাৰিলে নিশ্চয় সহায় কৰিম কওক কেনেধৰণৰ কথা

হয় হয় আপোনাৰ পদক্ষেপটো খুব ভাল লাগিল আপোনাক এই ক্ষেত্ৰত সহায় কৰিব পাৰিলে মোৰো ভাল লাগিব আৰু হয় এইটো আপোনালোকে ঠিকেইহে ধৰিব পাৰিছে যেতিয়া এই দোকানৰ গলিবিলাকত বিশেষকৈ দোকানবিলাকৰ যিটো বেক চাইদটোহেঁত থাকে সেই পিছফালটোত আপোনাৰ ধৰি লওক আন্ধাৰৰ সুযোগ লৈ য'ত ষ্ট্ৰিট লাইটৰ ব্যৱস্থা নাথাকে তেনেধৰণৰ জেগাত ল'ৰাবিলাক সৰু সৰু ল'ৰা দেখা পাওঁ আমি সৰু ল'ৰা তেওঁলোকে তাত জুম বান্ধি বান্ধি বহুত ধৰণৰ কিবা কিবি কৰি থাকে কি কৰে কি নকৰে সেইটোতো তেওঁলোকে জানে কিন্তু সেইটোৱে যে হাণ্ডড্ৰেড পাৰ্চেণ্ট হয় তেওঁলোকে সেইটোৱে বস্তু কাম কৰে সেইখিনিয়ে কৰে গতিকেলৈ সেই বস্তুটো কৰোঁ মইতো নিজে কৰিছোঁ সেইদিনা দুটা চাৰিটা ছয়টা ল'ৰা ছয়টা ল'ৰাই তেওঁলোকে তাতে তেনেধৰণৰ কিবা কৰি আছিল মই যাই ওপৰৰ পৰা মাত দিছোঁ দিয়াৰ পিছত তেওঁলোকে অলপমান হেৰি কৰিছে কিন্তু আমি মাত দিয়াটো আৰু সাধাৰণ এজন পাব্লিক হিচাপে আৰু প্ৰশাসনে মাত দিয়াটো বা আপোনালোকে মাত দিয়াটো বহুত হেৰি আছে আমাৰ কথা গুৰুত্ব নিদিয়ে তেওঁলোকে এতিয়া আমাৰ সেই বস্তুটো এতিয়া এতিয়া কি ক'ম এতিয়া আমাৰ ওচৰৰে দুজন ল'ৰা তেওঁলোক এইটোৰ কাৰণে ড্ৰাগছ খাই সদায় ঘৰত কাজিয়া হয় পইচা পাতিৰ কাৰণে মাকটোৰ অৱস্থা বেয়া হৈ গৈছে মাৰ পিট কাজিয়া একদম সদায় কাজিয়া আৰু এদিনা দুজনকতো পুলিচে উঠাই লৈ গৈছে ৰাতি আহি তেওঁলোকৰো তেনেধৰণৰ কিবা সন্দেহ কৰিছে আৰু এই বস্তুটো যদি আমি এতিয়া সাধাৰণ জনতা হিচাপে আমি যিখিনি হেৰি কৰিছোঁ ইয়াত আমি প্ৰটেকচন দিছোঁ বহুতখিনি দিছোঁ কিন্তু আমি আমাৰ প্ৰটেকচনে কাম হোৱা নাই আৰু এইটো বস্তুটো ভালকৈ যদি এই বস্তুটো হয় এই বস্তুটোৰ বিষয়ে বহুত উচ্চ পৰ্য্যায়ত তজ তদন্ত হ'ব লাগে কিয়নো এই বস্তুটো আমাৰ ইয়াৰ লোকেল বস্তু নহয় এইটো ক'ৰ পৰা আহে কি হয় কোনেও নাজানে এইটোৱে এটা এটা প্ৰজন্মক এনেকৈ ধংস কৰি যায় আছে আমি নিজে চকুৰ আগত দেখা পাইছোঁ কি ক'ম আমি কোলাত লৈ ডাঙৰ কৰা ল'ৰা আজি মাক দেউতাকক অত্যাচাৰ কৰিব পৰা হৈ গৈছে কিন্তু সেই বস্তুবিলাকৰ জোৰত তেনেধৰণৰ বহুত মাৰাত্মক বস্তু খাব খাই লৈ এনেধৰণৰ অত্যাচাৰ গতিকে এই বস্তুটো যদি এইটো গতিত যায় থাকে আৰু হয়টো পোন্ধৰ বিছ বছৰ ভিতৰত মানে বুঢ়া বুঢ়ী ডেকা গাভৰু সব চানি ধৰিব মানে গতিকেলৈ এই বস্তুটোৰ বিষয়ে হয় কেইজনমান ল'ৰাৰ ওপৰত সন্দেহ হয় হয়টো সিহঁতে হয় ড্ৰাগছ এডিক্টেটেই হয় আৰু খুব বেছি আমাৰ এইটো আমাৰ এৰিয়াৰ ভিতৰত এনেই দেখাত তেনেধৰণৰ ল'ৰা আঠ দহজন ল'ৰা ওলাই যাব আৰু সিহঁতক নাই নাই সিহঁতে যিবিলাক ল'ৰাই এই বস্তুটো ব্যৱহাৰ কৰে তেওঁলোকৰ বিষয়ে যদি কাৰোবাক কিবা কথা ক'বলৈ যোৱা বুলি গম পায় সিহঁতে মানে বেলেগ একো নাই পুৰা মাৰ্ডাৰেই কৰি দিব বিচাৰে এনেকুৱা ধৰণৰ সিহঁতৰ মানসিকতাবিলাক মানুহ হৈ নাথাকে আৰু সিহঁতৰ লগত সিহঁতে ৰাস্তাত লগ পালেও চাইড হৈ মানুহ গুচি যায় সেইখিনি ল'ৰাৰ পৰা সিহঁতৰ এনেকুৱা অৱস্থা হৈ আহে সিহঁতৰ চকুলৈ চালে ভয় লগা হৈ যায় এতিয়া তেনেধৰণে এতিয়া বহুত ল'ৰা ছোৱালী এতিয়া মাক দেউতাকে কন্দা কটা অৱস্থা বেয়া হৈ গৈছে কোনোবা এটাইতো সেয়া সেইদিনা ক'লোনে আপোনাক লৈ গৈছে মেডিকেলত পুলিচে দুজনক উঠাই নিছে গতিকেলৈ আমাৰো ভয় হৈছে পুলিচ অঁ হয় হয় হয় হয় পুলিচ প্ৰশাসনে সক্ৰিয় আছে সেইটো ক্ষেত্ৰত যিটো যিকোনো ক্ষেত্ৰতে যদি আমি কিবা এটা এনেকুৱা ধৰণৰ সেইকাৰণে আমাৰ স্থানীয় ৰাইজৰ কোনোবাই ফোন কৰে তেখেতলোক আহে টাইমত আহি সেইখিনি ব্যৱস্থা লয়হি সেইটো ক্ষেত্ৰত তেওঁলোকে তেখেতলোকে বহুত ধুনীয়া ভূমিকা পালন কৰি আহিছে আৰু তেখেতলোক নথকা হ'লে হয়টো কি হয় গ'ল হয় ঠিক নাই কিন্তু তেখেতলোক থকাৰ পিছতো ইমান প্ৰশাসন থকাৰ পিছতো এতিয়া ইমানখিনি হৈ আছে আৰু ইয়াৰ কাৰণটো এতিয়া আচল কথা হ'ল ইয়াৰ মানে তেওঁলোকে তেওঁলোকক এনেকুৱাকৈ এডি এডিক্টেড কৰি লয় সিহঁতে এবাৰ সেই বস্তুটো লোৱাৰ পিছত হয়টো সিহঁতে সব সকলো কথা পাহৰিয়েই যায় আৰু বিশেষকৈ অভিভাৱক আমাৰ অভিভাৱক অভিভাৱক যিখিনি তেখেতলোকেও এইটো ক্ষেত্ৰত দেখা পাইছোঁ বহুত সতৰ্ক কিন্তু সতৰ্ক হ'লেও তেওঁলোকো এই ল'ৰা ছোৱালীবিলাক বহুত ধুৰন্ধৰ আজিকালি তেওঁলোকে কোন মুহূৰ্তত ক'লৈ যাম বুলি কৈ ক'ত কি কৰেগৈ ঠিক নাই কলেজ ড্ৰেছত দেখা পাওঁ কিছুমানক স্কুল ড্ৰেছত দেখা পাওঁ কিছুমানক তেনেধৰণৰ বুদ্ধি কৰি তেওঁলোকে কামটো কৰে সেইটো কাৰণে এতিয়া প্ৰশাসনৰ লগতে আমাৰ স্থানীয় ৰাইজেও এইটো ক্ষেত্ৰত আলোচনাও কৰিছে আমাৰ এই চাইডে এতিয়া এনেধৰণৰ সন্দেহজনক যদি কোনোবা ব বহে তেখেতলোকক সেই তাৰ পৰা উচ্ছেদ কৰি দিয়া হৈছে তেওঁলোকক বহিবলৈ নিদিয়ে ধৰা দাবী ধমকি দি হ'লেও তেখেতলোকক খেদি পঠিওৱা হয় তেওঁলোকক বিশেষকৈ বেয়া কথা বেছিকৈ টানকৈ ক'ব নোৱাৰি ক'লেই পূৰা কাজিয়া কৰা ধান্দাত থাকে মানে সিহঁতে মাৰি দিব বিচাৰে আৰু এনেধৰণৰ সেইটো কাৰণে পাব্লিকৰ কোনোবাই ক'বলৈ ভয় কৰে তথাপি হয় হয় হয় নিশ্চয় সেইটোৱে ভাবোঁ মই মই সেইটোৱে ভাবোঁ এই খোৱা ল'ৰাকেইটাক ধৰি বা কিবা কৰি একো লাভ নাই য'ত বস্তুটো ক'ৰ পৰা আহি ইয়াত পাইছেহি আমাৰ ঘৰে ঘৰে গলিয়ে গলিয়ে সোমাইছে এই অহা বস্তুবিলাক হয়টো যদি উচ্চ পৰ্য্যায়ৰ তদন্ত হয় আৰু সমাজখন বাচিব দেশখনো বাচিব মানৱ জাতিটো বাচিব